হেল্ল' আচ্ছা মই সাংবাদিকে কৈছিলোঁ এতিয়াতো সমাগত বি টি চি ইলেকচন আহি আছে আপোনালোকৰ অঞ্চলৰ পৰা এনেই কোনোবা ভাল কেণ্ডিডেট উঠিবনে এইবাৰ হয় হয় হয় হয়

হয় হয় হয় এনে কেনেকুৱা কেনেকুৱা প্ৰাৰ্থীজন কেনেকুৱা

হয় হয় এনে এনে ৰাইজৰ হকে কাম কৰেনে তেওঁ হয় হয় হয় হয় এনে এনে আপোনাৰ বাহিৰে আপোনাৰ অঞ্চলৰ এনে যিখিনি আপোনাৰ অঞ্চলৰ মানুহ আছে সেইখিনি মানুহ একমতনে তেওঁক ভোট দিম বুলি হয় হয় হয় ঠিক আছে বাৰু হ'ব দিয়ক বাৰু